হেল্ল' এই মাইনা ফাষ্টফুড যোৰহাটৰ মাইনা ফাষ্টফুড হয়নে অঁ দেদা মই কাকজান ঢাৰিগাঁৱৰপৰা কৈছিলোঁ আপোনালৈ যে মই চাও মিন অৰ্ডাৰ দিছিলোঁ তাত কিবা ৰেহাই মূল্য আছে নেকি বাৰু কুপন ৰেহাই মূল্যৰ কুপন মানে উপলব্ধ আছে নি জনাবচোন অকণমান ৰেহাই মূল্য পোৱাহেঁতেন আছে যদি মানে গম পালে অকণ ভাল হয় সোনকালে জনাব আপোনালোকে